হেল্ল' অ' এ এনেই আছোঁ ৰ তই

হয় নেকি অ' এনে কি কৰি আছা মোবাইল চোবাইল চাই আছা নে কি

হেল্ল' কি হা এই মই চাই ভাল নাপাওঁ তাৰ ভ্লগ এই ফাল্টু ফাল্টু লাগে মোৰ ভাল নালাগে তাক হ'লেও মোৰ কিবা তাৰ কথাগিলাখন ভাল নালাগে ভাল নালাগে মোৰ পৰহি বাৰ্থডে' আছিল তাৰ তাকে চাই আছ নেকি অ' দে দে চাওঁ চা মোৰ ভাল নালাগে তাৰ হেৰিবিলাক

অ' গাড়ীখন বিক্রী কৰি আকৌ এখন নতুনকৈ লৈছে সেইটো আৰু মাজে মাজে চোৱা যাই ওপৰে ওপৰে হ'লেও ইমান এটা হেৰি নহয় আৰু দে পিছে চাই থাক অ' অ' অ'